অঁ ছাৰ এ মোৰ এতিয়া ওঠৰ বছৰত ভৰি দিছোঁ মই আধাৰ কাৰ্ডৰ কাৰণে এটা আবেদন কৰিব লাগে কেনেকৈ ক'ত কৰে কি কথা মই একো নাজানো আপুনি ক'ব নেকি তাৰ বিষয়লৈ ক'ত কি কৰিব লাগে কি কি লাগে কি কি বস্তু লাগে মই বৰ বিশেষ নাজানো বুইছে কি কি কাৰ্ড লাগিব কি কথা আৰু কেন্দ্ৰ ক'ত আছে ক'ত যাব লাগিব আপুনি ভালকৈ বুজাই পেলাই মোক কওক ক'বচোন মোৰ যোৱা তেতিয়া অসুবিধা নহ'ব আৰু সুবিধা হ'ব আপুনি ধুনীয়াকৈ বুজাই পেলাই কৈ দিব মোক মই তালৈ যোগাযোগ কৰিম আৰু যাম